ক'ভিডৰ দৰে আকৌ নোহাটোকে বাঞ্ছা কৰোঁ কিন্তু এইটো এটা বৰ ডাঙৰ হেৰি আমি বহুত কষ্টত থাকিলোঁ তেতিয়া ক'ভিডৰ হেৰি হওঁতে মুখত মাস্ক মৰা মানুহৰ সংস্পৰ্শলৈ নোযোৱা মানুহ দেখিলে দূৰতে মানে গুচি অহা দৰ্জা চৰ্জা বন্ধ কৰি সোমাই থকা বহুত হেৰি কৰি থৈ তেনেকুৱা পৰিস্থিতি যাতে আকৌ নহওক